হেল্ল' অঁ মনিষা অঁ কোৱাচোন এই চাহ বনাই খাবলৈ লৈছোঁ অঁ ভালেই দিয়া তোমাৰ অঁ কিবা কথাত ফোন কৰিলা অঁ যাম বুলি ভাবিছোঁ অফাৰ দিছে নি ক'ত নাই নাই যোৱা নাই যাম বুলি ভাবিছোঁহে শুনিছোঁহে খালি অঁ যোৱা যদি যাব পাৰিম বাৰু ময়ো যাম বুলি ভাবিয়ে আছিলোঁ তুমি সুধিলা ভালেই হ'ল অঁ হয় নেকি অঁ ওঁঠৰ তাৰিখে কাম আছে মোৰ ঊনৈছ তাৰিখে ওলাম নহ'লে দিয়া অঁ অঁ পইচা তোমাৰ নাই বুলি ক'লে আৰু কোনোবাই মানিবনে অঁ অঁ ঠিক আছে বাৰু ঊনৈছ তাৰিখে ওলাবা নহ'লে অঁ আমাৰ আমাৰ এই ঘৰৰ মানুহক গোটেই ৰন্ধা ৰান্ধি বাঢ়ি খোৱাই বোৱাই থৈ হে যাব পাৰিম দহটা মান বজাতেহে পাৰিম অঁ হ'ব দিয়া অঁ অঁ অঁ হ'ব দিয়া